আমি সাধাৰণতে গীত এনেকুৱা এটা আমাৰ কাৰণে মাধ্যম যিমান ভা মন ভাল লাগি থাকিলেও গাওঁ মন বেয়া লাগিলেও গাওঁ বা কেতিয়াবা আজৰি পৰতো গাওঁ কেতিয়াবা খুব ব্যস্ত সময়ৰ মাজতো আমি এনেই গুণগুণাই থাকোঁ তেনেকৈ অভিজ্ঞতা বুলি ক'ব গ'লে তেনেকুৱা অভিজ্ঞতা বহুতেই আছে তাৰ ভিতৰত এটা আটাইতকৈ ভাল লগা কথা মোৰ মানে সেইটো সদায় মনত থাকি যাব এবাৰ এখন বিহু সন্মিলনত বিহু নামৰ প্ৰতিযোগিতাত যোগদান কৰিবগলৈ গৈছিলোঁ তেতিয়া অৱশ্যে বে ইমান কথাবোৰ জনা বুজাও হোৱা নাছিলোঁ তথাপিও প্ৰতিযোগিতা আছিল বাবে যোগদান কৰিবলৈ গৈছিলোঁ প্ৰতিযোগীতাৰ যিখিনি নিয়মাৱলী মানি মই ভালদৰে নিজৰ বিহু নাম পৰিৱেশন কৰিছিলোঁ আৰু বিহু নাম পৰিৱেশন কৰোঁতে তাত উপস্থিত থকা ৰাইজে যিধৰণে মোক সঁহাৰি জনাইছিল যিদৰে মোক উৎসাহ জনাইছিল সেইখিনিয়ে মোক মানে গান গানৰ বাবে চৰ্চা কৰি যাবলৈ যথেষ্টখিনি উৎসাহ জনালে আৰু তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মই আজিও এই গীত গোৱা যিটো মোৰ যাত্ৰা সেই যাত্ৰা মই আজিও অব্যাহত ৰাখিছোঁ